মই যিহেতু আৰ্টটো সৰুৰেপৰা কৰি বহুত ভালপাওঁ মই কোনো প্ৰশিক্ষণ লোৱা নাছিলোঁ আৰ্টটো মোৰ হবি হয় মই আজৰি সময়তো আৰ্ট কৰি থাকিয়েই ভালপাওঁ আৰু প্ৰশিক্ষণ লোৱা নাছিলোঁ যেতিয়া মানে মই মই নিজে গমো পোৱা নাছিলোঁ যে মই আৰ্ট কৰিব পাৰোঁ বুলি মই কোনো এজন ব্যক্তিক চাই হুবহু আঁকি দিব পাৰোঁ মই ক্লাছ ফাইভলৈকে মই জনাই নাছিলোঁ যে মই তেনেকৈ আঁকিব পাৰোঁ বুলি এদিন ককা মই চোতালত বহি আছিলোঁ বহি থাকোঁতে মই তেতিয়া এনেই চিলথ এখন লৈ মানে যি টি আঁকি আছিলোঁ আঁকি থাকোঁতে মই ভাবিলোঁ মই ককাক আঁকিব চেষ্টা কৰোঁ আৰু যেতিয়া আঁকি মেলি কমপ্লিট হৈছেগৈ আৰু তেতিয়া মই দেখিছোঁ ককাক দেখোন মই একে একেই লাগিছে মানে ককা হয় নাই বাৰু মই আঁকিব পাৰিছোনে নাই আৰু যিহেতু নিজৰ ভুলটো মানুহে কেতিয়াও দেখি নাপাই সেই কাৰণে মই ভাবিছোঁ চাগৈ মই নিজে আঁকিছোঁ কাৰণে মই একেই একেই দৰেই পাইছোঁ একে আঁকিছোঁ যেন সেইটো কাৰণে মোৰ নিজৰ ওপৰতে কনফিউজ লাগিল কনফিউজ হোৱা বাবে মই ঘৰৰ মানুহক দেখুৱালোগৈ দেখুৱালোঁ যে এইয়া চাওঁকছোন মই কাক আঁকিছোঁ যেতিয়া মানে ঘৰৰ মানুহে কৈছে ককা বুলি তেতিয়া মই অঁ মই দেখোন পুৰা ককাক আঁকিব পাৰিছোঁ বাকী সকলেও ধৰিব পাৰিছে মই যে আঁকিব পাৰিছোঁ বুলি তাৰপিছতে মই প্ৰথম ছবি হিচাপে যিহেতু চিলেটত থ'লেটো নাথাকেই সেইয়া সেইকাৰণেই মই আৰ্ট পেপাৰ আনিলোঁ আৰ্ট পেপাৰ আনি তাত মই আকৌ ককাক আঁকিলো আঁকি লৈ মই তাক ফ্ৰেমত সজালোঁ সজাই থ'লো আৰু তেনেদৰেই মই নিজেই আৰ্ট কৰি থাকোঁ ঘৰতে আৰু মানুহে কোনো এটা বস্তু যেতিয়া সময় অতিমাত্ৰা হৈ যাই আমনি লগাগতে হয় কিন্তু মোৰ তেনেকুৱা নহয় মই আৰ্ট এটা যেতিয়া কৰিম মই আৰ্টটো যেতিয়ালৈকে কমপ্লিট নহয় মোৰ নিজৰে শান্তি নালাগে আৰু তেতিয়া কমপ্লিট হ'ব মই তেতিয়াহে মই সেই তাৰপৰা উঠিম মানে তেনেকুৱা আৰু মই তেনেকৈ ঘৰতে মানে আজৰি সময়ত আৰ্ট কৰি থাকোঁ আগতে স্কুলত হ'লেও মানে কৰোবাৰ যদি একজামতো তেনেকুৱা হয় মোৰ লগৰ বোৰে তেওঁলোকে কিছুমানে যেতিয়া আৰ্ট ৎাৰতং কৰিব নাজানে আৰু আৰ্টৰ একজামত মানে মোক কি কয় মোৰতো আঁকি হৈ যায় তেহেতঁকো মানে মই আঁকি আঁকি দিব লাগে তেহেঁতকো মই আঁকি দিওঁ আৰু কলেজতো তেনেকুৱা প্ৰেক্টিকেল কিছুমানত মানে মই নিজৰখিনিও কৰিব লাগে মোৰ বাকী সকলকো মই কৰি দিব লাগে বা প্ৰেক্টিকেল বনাই দিব লাগে যিহেতু আৰ্টৰ আহে আৰ্ট কৰিবলৈ আহে বৈজ্ঞানিকৰ নাম আহিব ইটো সিটো মানে জীৱ জন্তু আঁকিবলৈ আহে তেনেদৰে মোৰ চিনিয়ৰ দাদা বাইদেউকো মই কৰি দিছিলোঁ তেনেকুৱা আৰু আৰু লাহে লাহে মই ভাবিলোঁ এনেকৈ থাকিলে নহ'ব আৰ্টৰ কথাটো মোৰ কোনেও গম নাপাই মই যে আৰ্ট কৰোঁ বুলি তাৰ পিছত মই ঘৰতে মানে অলপ ফেচবুক হোৱাটচআপ ষ্টেটাচত এনেকৈ মানে ভাল ভালকৈ আৰ্ট কৰিলোঁ স্কেটছ পেঞ্চিল আৰ্ট কৰিলোঁ স্কেটছ ৰঙেৰে কৰিলোঁ কিছুমান অইল পেইণ্টিং কৰিলোঁ তেনেকৈ কৰি লৈ মেলি মই হোৱাটচআপৰ ষ্টেটাচ ফেচবুকত এনেকৈ দিব ল'লোঁ আৰু আৰু বহুতে মোক দেখি প্ৰশংসাও কৰে যে বহুত ধুনীয়া কৰিছা প্ৰশিক্ষণ নোলোৱাকৈ ঘৰতে ইমান ধুনীয়াকৈ ঘৰতে কৰিছা আৰ্ট তেনেকৈ ক'লে আৰু কিছু কিছু লোকে ক'লেও যে তুমি প্ৰশিক্ষণ লৈ লোৱা তেতিয়া মানে যি কি হয় আনক শিকাবলৈও যেতিয়া কাৰোবাক মই শিকাবলৈ হ'লেও ছাৰ্টিফিকেট লাগিবই আজিকালি ছাৰ্টিফিকেট নহ'লে মই বেলেগক শিকাব নোৱাৰো মই যে আৰ্ট বেলেগত শিকিছোঁ তাক দেখুৱাব লাগিব লিগেলকৈ যে মই কৰিছোঁ বুলি সেইকৰণে ল'বলৈ ক'লে মোৰ যিহেতু সময়ৰ নাটনি মই পঢ়িও আছিলোঁ পঢ়াৰ লগতে মই আকৌ বেলেগ ক'ৰ্ছিঙো কৰি আছিলোঁ সেইটো কাৰণে মানে মই আৰ্টৰ প্ৰশিক্ষণটো লব'লৈ একদম সময় নাছিলে সময় সাপেক্ষে মিলাই মিলি মই সেইয়া ল'মো পিছলৈ তাৰ পিছত মই ফেচবুক হোৱাটচএপত দিয়াৰ পিছতেই মানে মানুহে দেখিলে দুই এজনে মোৰ ওচৰত আৰ্ট কৰোৱায়ো নিলে পইচা দি মেলি আৰ্ট কৰাই নিলে কিছুমানে পেঞ্চিল দি স্কেটছ কৰালে কিছুমানে কালাৰ পেইণ্টিং কৰাই নিলে এনেকৈ আৰু পেঞ্চিলতকৈ কালাৰ পেইণ্টিঙৰ দামো বেছি অলপ কৰাই নিয়াৰ পিছতে মই দুই এখন বিক্ৰী কৰিলোঁ আৰু বৰ্তমান সম্বন্ধীয় দুই এজন ল'ৰা ছোৱালীক মই আৰ্ট শিকাই আছোঁ ঘৰতে লাহে লাহে পিছলৈ অলপ ডাঙৰ কৰিব লাগিব মই বৰ বেছি এতিয়া নোৱাৰোঁ তেনেকৈ খুলিবলৈ যিহেতু মোৰ ছাৰ্টিফিকেট নাই লাইচেঞ্চ নাই তাৰ ওপৰত মই তেনেকৈতো খুলিব নোৱাৰোঁ ডাইৰেক্ট নিজে শিকিছোঁ বুলি জানো বুলি